অসমৰ নাগৰিকে আইনী সেৱা সাধাৰণতে জন্মগতভাৱে লাভ কৰে বিশেষকৈ সংবিধানত কিছুমান অনুচ্ছেদ আছে আৰু এই অনুচ্ছেদ অনুসৰি আইনীৰ প্ৰক্ৰিয়া কিছুমান আছে আৰু সেই আইনী আইন সেই সংবিধান যদি উলংঘা কৰে আইনমতে দণ্ডনীয় হয় এয়া আৰু কিছুমান ৱ'মেনৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত কিছুমান এক্ট আছে আৰু এক্টৰ মতেই কিছুমান তেওঁলোকৰ কিছুমান সেই আইনী সেৱাসমূহ লাভ কৰে আৰু বিশেষকৈ কি আছিলে কিমান বছৰত এজন হেৰি প্ৰাপ্তবয়স্ক হ'ব এজন ল'ৰা বা এজনী ছোৱালী কিমান প্ৰাপ্তবয়স্ক কিমান চনত বিবাহ কৰিব লাগে কিছুমান সেইটো আইনী কিছুমান নিয়ম আছে আৰু সেই নিয়ম অনুসৰিয়েই সকলো ধৰণৰ ব্যৱস্থা হয়